অ অ কোৱা হয় হয় শ্বিলঙতে আছোঁ মই এই বিৰাট ভাল লাগিছে নক'বা আৰু মানে অকণমান ঠাণ্ডা পৰিবেশ ঠাই টুকুৰাটো তুমি এতিয়া বৰ্তমান ক'ত আছা গুৱাহাটীত অ' গুৱাহাটীত তুমি ৰুমটো সলালা নেকি তুমি নাই সলোৱা ন'

ভা ভাষা মানে আৰু ইয়াত তাৰমানে দুই এটা মানে অধ্যয়নটো কৰিছোঁ নিজৰ মাতৃভাষাটো খালি হেৰুৱাই দিয়া নাই নাই আৰু ও বাকী বাকী তোমাৰ ভালে ভালে মানে বহুত অ মাহটো মই এতিয়া হেৰি আকৌ এনে ধৰক আমাৰ যিটো হিন্দী ভাষাটোত অকণমান দুই জানোৱেই তাৰপিছত তেলেগু মাৰাঠী দুয়োটাই শিকিছোঁ অ ভাল ইংৰাজী কোৱা ন' অ তুমিচোন একে হয় হয় হয় কৰি থাকোঁ

বেষ্ট তেন্তে দেই বন্ধু হিচাপে মই কথাটো শুনিয়ে ভাল লাগিছে মইটো এতিয়া তেলেগু মাৰাঠী শিকিছোঁ মই ইংৰাজীটো ইমান মোৰ অহা নাই তুমিতো ইংৰাজীটো পাৰিছা বুলি শুনিছোঁতো থেংকিউ থেংকিউ ধন্যবাদ দিছোঁ তাৰপিছত বাকী খবৰ কোৱা ভালে আছা ন' মানে বহুত দিনৰ মূৰত লগ পাইছোঁতো আহিবা আহিবা মোৰ মানে এই তোমাৰ এতিয়া কি হ'ল এই দুদিন দুদিনৰ পিছত মোৰ অলপ মানে চুটি এটা ল'ম বুলি চিন্তা কৰিছোঁ অ এমাহৰ কাৰণে তুমি যেতিয়া সেই মাহটোতে মই তোমাক কল কৰিম আহিবাচোন খুব ভাল লাগে থাকি ইয়াত অ নিশ্চয় নিশ্চয় তুমি আহিবাচোন আহিবা হয় হয় হয় ন' বৰ্তমান বৰ্তমান কি কৰি থকা হৈছে তুমি এতিয়া হয় হয় আহিবা আহিবা নিশ্চয় মই এই মাহটোত আহিলে মানে তেতিয়া বাৰু সম্পূৰ্ণ দিটেইলচত পাতিম ন'

ভাল লাগিছিলে মোৰ নিশ্চয় মই পূৰা আনন্দিত হৈছোঁ তোমাক লগ পাই মই ভাবিছোঁ প্ৰথমে নম্বৰটো চিনি পোৱা নাছিলোঁ চিমখন সলালা নেকি তুমি অ তেন্তে মোৰ ইয়াত চেট নাছিলে নেকি মই অলপ বেলেগকে আহিছে নাম্বাৰটো

ঠিক আছে ঠিক আছে বাৰু বাৰু অ অ